কালি কালাৰ আনিছিলো কিয় পেইণ্ট কৰিবৰ কাৰণে এই এতিয়া ধৰক কপিবোৰত নধৰে কিনো জানো কালাৰ দিলে মই দোকানখনতো ভাল বুলি ভাবিছিলোঁ এই গোলাঘাট টাউনৰ মাজৰে দোকানখন এই মই আৰু নেক্সট নানো বুলিয়েই ভাবিছোঁ ইমান কৰিছোঁ ইমান চালোঁ বোলো কেনেবাকৈ মইয়ে কিবা হেৰি গণ্ডগোল কৰিলোঁ নাই চবটো ঠিকে আছে নাই নাই কালাৰটোৱে বেয়া এইটো চাগে ভাল নহয় দি দিলে আৰু তহঁতিও নানিবি বুজিছ নাই মই তালৈ আৰু নাযাওঁ আৰু এইখনৰ এনেকৈ কালাৰ কি হ'ব তাতো দোকানো হেৰি হ'ব হ'ব দে